ভাৰতৰ জলবায়ুটো বৰ্তমান মোটামুটি ঠিকেই দেখা গৈছে যিমানটো হ'ব লাগে ইমান বেয়া বুলিও ক'ব নোৱাৰি আৰু ইমান ভাল বুলিও ক'ব নোৱাৰি বিভিন্ন দেশৰ বিভিন্ন অঞ্চলত ই পৃথক পৃথক হয় আৰু এইকাৰণেই পৃথক হয় কিছুমান জেগাত গছ গছনি দেখিবলৈ পোৱা নাযায় গছ গছনি কাটি মানুহে তহিলং কৰিবলৈ লৈছে তাৰ ফলত জলবায়ুতো পৃথক হোৱা দেখা যায় কিছুমান জেগাত গাড়ী মটৰ অধিক হৈছে তাৰ ফলত ধোঁৱা প্ৰদূষণ হৈছে তাৰ ফলতো জলবায়ু পৃথক হোৱা দেখা যায় সকলোবিলাক গাড়ী মটৰ ধোঁৱা বা গছ গছনি আৰু কিছুমান পৰিৱেশ ভেদেও পৃথক পৃথক হোৱা দেখা যায়